হেল্ল' হেল্ল' বি এছ এন এল অফিচ হয়নে মই ৰিচাৰ্জ এটা কৰিছিলোঁ আচলতে মই এয়াৰটেলত কৰিব লাগিছিলে ৰিচাৰ্জটো ভুলতে বি এছ এন এলত গ'ল আৰু মোৰ চশমাযোৰো নাছিল মই ভুলতে আঙুলি লাগিলে আৰু বি এচ এন এলত পইচাটো গ'ল বেছি পইচা নহয় টকা দুশহে গতিকে মই সেইটো দুশ টকাটো ঘূৰাই পাম নে এয়াৰটেলত আপোনালোকে কনভাৰ্ট কৰিব পাৰিব আৰু ইয়াৰ কাৰণে যদি কিবা ফৰ্মেলিটি আছে সেইখিনি ক'লে মই ভাল পাম আৰু সেইখিনি মই কৰিম আপুনি বুজাই কওক আজি নহ'লেও হ'ব মই অফিচলৈকে যাম কাৰ এপ্লাই কৰিব লাগে আপুনি কৈ দিয়ক মই সেইখিনি কামখিনি কৰিম আৰু মোক পইচাটো ঘূৰাই পোৱাত সহায় এটা কৰি দিয়ক তেতিয়া ভাল পাম আৰু জানেই নহয় আজিকালি আৰু মানে বস্তু জুই চাই দাম টকা দুশ হাতৰ পৰা এনেই ওলাই গ'লেও বহুত যোৱা ৰকম লাগে আৰু সেয়েহে আপুনি এইখিনি কথাটো কৰি দিয়ক এছ ডি অক ক'ব লাগিব হ'ব মই এপ্লিকেশ্যন এখন দিম মোৰ নাম ঊমেশ ভৰালী মই বকীয়াল অঞ্চলৰ পৰা কৰিছোঁ ঠিক আছে বাৰু শনিবাৰে অফ থাকিব নেকি দেওবাৰ সোমবাৰে যাম তেতিয়াহ'লে সোমবাৰে কেইটামান বজাত পালে ভাল হ'ব দহটাৰ পিছত হ'ব তেতিয়াহ'লে মই দহটাৰ পিছত যাম সোমবাৰে আপুনিও থাকিব আপোনাক লগ কৰিম তাৰপিছতে এছ ডি অ' ছাৰক লগ কৰিম হ'ব